মোৰ প্ৰিয় খেল বুলি ক'লে বহুতে আছে যেনে ক্ৰিকেট ফুটবল কাবাডী হকী কেৰম দৌৰ খেল ইত্যাদি এই খেলবোৰৰ ভিতৰত মোৰ আটাইতকৈ প্ৰিয় খেল হৈছে ক্ৰিকেট

খেল মোৰ সৰুৰে পৰাই আটাইতকৈ প্ৰিয় খেল ক্ৰিকেট খেল মই সৰুৰে পৰা টিভিত চাই আহিছোঁ আৰু এই ক্ৰিকেট খেল চোৱা আৰম্ভ কৰাৰ সময়ত মোৰ প্ৰিয় খেলুৱৈ আছিল শচীন ৰমেশ তেণ্ডুলকাৰ তেওঁ এজন বহুত উন্নতমানৰ বেটছমেন আছিল তেওঁ বেটিং কৰি থকা সময়ত মই টিভিৰ পৰা উঠি অহাই নাছিলোঁ তেওঁ ইমান বিখ্যাত বেটছমেন আছিল যে তেওঁক ক্ৰিকেটৰ ভগৱান বুলিও কোৱা হয় যেতিয়াৰ পৰা তেওঁ ক্ৰিকেটৰ পৰা অৱসৰ লয় তেতিয়াৰ পৰা মই বিৰাট ক'হলীক খেল চাই বহুত ভাল পাওঁ বৰ্তমান সময়ত বিৰাট ক'হলী মোৰ আটাইতকৈ প্ৰিয় ক্ৰিকেটাৰ তেওঁ ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ এদিনীয়া ক্ৰিকেটৰ অৰ্জন কৰা আটাইতকৈ বেছি শতকৰ অভিলেখো ভংগ কৰে বিৰাট ক'হলীৰ পিছতে অন্যতম প্ৰিয় খেলুৱৈ হ'ল ৰোহিত শৰ্মা ৰোহিত শৰ্মাই ফিল্ডত বেটিং কৰিবলৈ অহাৰ বেটিং কৰিবলৈ অহাৰ পৰাই আক্ৰমণাত্মকভাৱে খেল খেলে তেখেতৰ বেটিং চাই মই বৰ ভাল পাওঁ তেখেতৰ শতক মোটামুটি ত্ৰিছৰো অধিক আৰু দ্বিশতক তিনিটা অৰ্জন কৰিছিল বৰ্তমান তিনিওটা প্লেটফৰ্মত তেওঁ অধিনায়ক হিচাপে আছে তাৰ উপৰিও আই পি এলত মুম্বাই ইণ্ডিয়ানৰ অধিনায়ক হিচাপে আছে আৰু সৰ্বমুঠ আই পি এলত পাঁচটা ট্ৰফী ল'বলৈ সক্ষম হৈছে দুই হাজাৰ ঊনৈছ চনত হোৱা এদিনীয়া ক্ৰিকেট বিশ্বকাপত তেওঁ আটাইতকৈ অধিক ৰাণ সংগ্ৰহ কৰি গ'ল্ডেন বেটো পুৰস্কাৰ পাইছিল ত' এইখিনিয়ে ক'ব লগা